অঁ মই হিমানীয়ে কৈছোঁ

অঁ খবৰ ভালেই তোমাৰ এইয়াই আৰু অঁ সেইদিনা বিয়াখন খাই কেনে লাগিল কেনে লাগিল বিয়াখনত অঁ ময়ো গৈছিলোঁ ময়ো গৈছিলোঁ কিয় দেখা পোৱা নাই ময়ো গৈছিলোঁ অঁ কেনে লাগিল কইনাক কইনাক ভাল লাগছিল না ভাল লাগা নাই অঁ কইনাৰ কইনাৰ ড্ৰেছ পাতি ভাল লাগছিল না কইনাৰ ড্ৰেছ পাতি কেনে লাগছি

অঁ এই মোৰো সিমান এটা ভাল লগা নাই তথাপিও মানে গাঁৱৰ হিচাপত ঠিকেই আছে গাঁৱৰ অঁ গাঁৱৰ যিহেতু গাঁৱৰ হিচাপত ঠিকেই আছে এতিয়া চিটিত হ'লি অলপ বেলেগ হলাক হয় ৰহন চহন তথাপি তাও অলপ গাঁৱৰ হৈ টাউনিয়া দেখাব গৈছিতো সেইকাৰণে দুইটাতে মানে ঠিক নহ'ল বেছি তথাপিও আৰু মোটামুটি আছে আৰু খানা চানাখিনিৰে মোটামুটি ঠিকেই আছে অঁ অঁ অঁ তাৰ মানে অঁ তাৰ মানে মাজতে হেৰি হ'ল সেইকাৰণে অঁ এই অঁ ৰিচেপশ্যনত পিছবেলাৰ খানাটো অৱশ্যে ভাল লাগছি পিছবেলা ভালকৈ দিছিটো খানা অঁ অঁ অঁ নিৰামিষ অঁ অঁ আৰু মানুহখিনিও পিছবেলা মানুহো হৈছি আৰু মানে খানাখিনি মানে খাই ভাল পোৱা বুলি বেলেগ বেলেগ মানুহে কৈছিটো অঁ এইকাৰণে বেলেগ মানুহে ডিছকাছ কৰি কৰি গেইছি সেইকাৰণে ভাল লাগছি বিয়াখনত বেলেগে ভাল বুলি ক'লে ভাল লাগেতো সেইকাৰণে বেলেগে ভাল বুলি ক'লেতো সেইকাৰণে ভাল হৈছি আৰু অঁ ঠিক আছে দে ইয়াতে অঁ পিছত লগ পাম হাঁ অঁ